অ' শইকীয়া দা শুনিছেনে হেৰি আপুনি হেৰিখন দিব আকৌ মেনুখন আপুনি জানেই বাৰু মই কি খাওঁ হ'লেও চাই লওঁ এবাৰ দিবচোন হেৰি কৰিব মোক এটা চিকেন চাওমিনৰ প্লেট আৰু এখন ম'ম' প্লেট পিছত এটা এগ ৰ'ল সেনেকে দিব আগৰ দৰে থকা নাই জানো দামবোৰ আগতে যিমান আছিল তেনেকৈ আছে চাগে নে বাঢ়িছে আগতকৈ অ' একে আছে ন ঠিক আছে আগৰ নিচিনা টেষ্ট এ বনাব দেই জ্বলা কমকৈ দি পেলাই মই মানে বেছি জ্বলা খাব নোৱাৰোঁ সেইকাৰণে এনেই আপোনাৰ বিজনেছ ভালে চলি আছে নহয়